আমাৰ যিহেতু আশে পাশে থকা চিকিৎসালয় সেয়া পানীখাইটি পি এইচ চি বুলি কোৱা হয় মানে হয় আৰু আগতকে বহুত উন্নত হৈছে এতিয়া চিকিৎসালয়খন আগতে ব্যৱহাৰ পাতি ইমান ভাল নাছিলে তাতে আৰু ঔষধবিলাকৰো অলপ প্ৰব্লেম হৈছিলে আৰু ডক্তৰো খুব কম আছিলে এতিয়া ডক্তৰবোৰ আহিছে ডক্তৰবোৰৰ ব্যৱহাৰ পাতিও খুব ভাল আৰু এতিয়া মেডিকেলখন খুবেই মানে একদম পৰিষ্কাৰ হৈ থাকে মানে গৈয়ে ভাল লাগে আৰু নিকা হৈ থাকে একদম আৰু তাতে এতিয়া ব্যৱহাৰ পাতিও খুব ভাল হৈছে আৰু যেনেকে আমি বিচাৰো তেনেকে আমাক সহায় কৰে তাহাঁতি আৰু প্ৰত্যাহ্বানৰ সন্মুখীন তেনেকে হ'বলগীয়া হোৱা নাই তাতে পেচেণ্টবোৰ গ'লেটো অলপ মানে আজিকালি ভালদৰে মানে ব্যৱহাৰ কৰে আৰু সেই